অঁ হেল্ল' এ নতুন দাধৰা গাঁৱৰ ৰাতুল গগৈ হয় নে হয় এ খবৰ এটা লওঁ বুলি ভাবিছিলোঁ সেইফালে এই খেতি মাৰিছে বোলে বানপানীয়ে চেঁচা নদীৰ পানী উঠিছে অঁ ময়ো আমাৰ এই পানী গাঁৱৰ এইচোৱা সেই আপোনালোকৰ একেই চেঁচা নদী খনৰ সেইখনৰ পানীয়ে আহি আমাৰ প্ৰায় এপুৰা মান মাটি ৰুইছিলোঁ সেই গোটেইখিনিয়ে মাৰি দিলে ময়ো শুনিছোঁ পঞ্চায়তত মানে এই খেতি পথাৰ নষ্ট কৰা সকলৰ বাবে এটা ইঞ্চুৰেঞ্চ আহিছে এই পঁচিছ টকাকে লয় ফ্ৰম এখনত পঞ্চায়তলৈ যাম বুলি ভাবিছো অঁ অঁ ঠিক আছে ঠিক আছে ভাল খবৰ এইবিলাক আৰু কিবা ইঞ্চুৰেঞ্চৰ খবৰ খাতি থাকিলে আপুনি ল'ব আৰু হ'ব দুয়োজনে গৈ পেলাই ফ্ৰমখিনি ফিল আপ কৰি থৈ আহিম অঁ ঠিক আছে হ'ব